পৰ্যটকসকলক কথা পাতোঁ তেওঁলোক আলহী তেওঁলোক বিদেশৰপৰা আহে আমাৰ কাৰণে খুব ভাল লাগে তেওঁলোক আহিলে ৰাছিয়াৰপৰা অহা আহিছিলে এবাৰ এজন পৰ্যটক স্কনৰ আছিলে তেওঁ ইণ্টাৰনেশ্যনেল ছ'চাইটি ওপৰত কৃষ্ণক কনচিয়াচ তেওঁক লৈ আমাৰ ঘূৰিছিলোঁ বহুত জেগাত তেওঁলোকে কীৰ্তন কৰিছিলে ভাগৱত গীতাত তেওঁলোকে বৰ ধুনীয়াকৈ পঢ়ে আমাতকৈ গতিকেলৈ পৰ্যটকৰ লগত জ্ঞান আৰ্জন কৰিছিলোঁ তেওঁলোকৰ লগত কথা পাতি ৰাছিয়াৰ ঠিক তেনেকৈ এবাৰ আহিছিলে আপোনাৰ হলেণ্ডৰপৰা আহিছিলে কানাডাৰপৰা আহিছিলে আমি লৈ ঘূৰিছোঁ জগন্নাথৰ যাত্ৰা কৰিছোঁ স্মৰণীয় এইবিলাক আমোদজনক ঘটনা বাহিৰৰ মানুহে ভাগৱত গীতা জানে আৰু আমি আমি অসমৰ মানুহ এই ভাৰতবৰ্ষৰ মানুহ আমি ভাগৱত গীতা নাজানো এইটোৱে আৰু কথা হাঁহি উঠে সেইকাৰণে ধন্যবাদ